হাঁহ কুকুৰা পালনৰ বাবে জাত বাছনি কৰা ক্ষেত্ৰত কি কি বস্তু প্ৰধানভাৱে বিবেচনা কৰা উচিত আমি আমাৰ ঘৰতে আমি হাঁহ এশজনীমান আছে এশজনীৰ পিছত আমি হাঁহে কণী পাৰে কণী পৰাৰ পিছত উমনি দিওঁ উমনি দিয়াৰ পাছতে এমাহৰ পাছত পোৱালি ওলাই পোৱালি ওলোৱাৰ পিছত আমি ডাঙৰ কৰিবলৈ খুন্দো চাউল দিওঁ খুন্দো চাউল দি কিনি পানী দিওঁ দিয়াৰ পিছত সৰু সৰুৰ ডাঙৰ দীঘল কৰোঁ অকমান ডাঙৰ হোৱাৰ পিছত হাঁহ পোৱালিবোৰ আমি কেঁচু খুৱাওঁ কেঁচু খুৱাই এনেকে কেঁচু খোৱাৰ পিছত অলপ ডাঙৰ হয় ডাঙৰ হোৱাৰ পিছত ধান তুঁহগুড়ি মিহলাই দিওঁ সেনেকে দিয়াৰ পিছত ডাঙৰ হয় ডাঙৰ হোৱাৰ পিছত বেচিব পৰা হয় বেচিব পৰা পিছত আমি ঘৰতেই বিক্ৰী কৰোঁ ঘৰত বিক্ৰী কৰি আকৌ বজাৰত বিক্ৰী কৰোঁ বজাৰত বিক্ৰী কৰি এজনী হাঁহত মাইকী হাঁহ ছশ টকাত বিক্ৰী কৰোঁ মতা হাঁহ সাতশ টকাত বিক্ৰী কৰোঁ বিক্ৰী কৰি সেনেকে উপাৰ্জন কৰোঁ উপাৰ্জন কৰি কৰি আকৌ তাৰপিছত আকৌ এনেকে কণী পৰাৰ পিছতে আকৌ এখন এটা দুটা কৰি বহুত পোৱালি এশটামান গোটাওঁ গোটোৱাৰ পিছত এখন ফাৰ্ম খোলোঁ ফাৰ্ম খোলাৰ পিছতে আকৌ সেনেকৈ বহুতখিনি হাঁহ হয় হোৱাৰ পিছত আমি হাঁহৰ এটা ঘৰ বনাওঁ ঘৰ বনাই কিনি বাঁহ বাঁহেৰে ঘৰটো সাজো তলৰখন তলৰখন মাটি ভৰাই কিনি কিনি ভেটিটো ওখ কৰোঁ ওখ কৰাৰ পাছত ওচৰতে এটা পুখুৰী খান্দোঁ পুখুৰী খান্দি মেলি তাতে হাঁহ আমি চৰিবলৈ দিওঁ চৰিবলৈ দিয়ে এনেকে ডাঙৰ দীঘল হয় ডাঙৰ দীঘল আমি ঘৰতে আৰু চাফ চিকুণ দানা পানী দি কিনে হাঁহৰ লগত যতন পাতি কৰিবলৈ লাগি থাকিব লাগে দিনটো তিনি চাৰিবাৰ দানা দিওঁ দানা খোৱাৰ পিছতে খোৱাৰ পিছত হাঁহ আমি মাইকী মানুহৰ আমি সেইখিনিয়ে কাম কৰিব লাগে কুকুৰাৰ ব্ৰইলাৰ কুকুৰা ব্ৰইলাৰ কুকুৰা আমি প্ৰথমতে পোৱালি আনোঁ পোৱালি আনি কিনে এটা ঘৰ সাজো ব্ৰইলাৰ ঘৰ ঘৰ সাজি মেলি তাত বহুতখিনি খৰচ হয় খৰচ হয় সেনেকে আৰু ব্ৰইলাৰ পোৱালিবোৰ সৰুৰ পৰা যতন কৰি মেলি ডাঙৰ দীঘল কৰোঁ ডাঙৰ দীঘল কৰাৰ পিছত এনেকে তিনি চাৰি কেজিমান হোৱাৰ পিছত আমি বজাৰত বিক্ৰী কৰোঁ দানাৰ বিক্ৰী কৰাৰ পিছত আকৌ দানাৰ পাত্ৰ কিনিব লাগে পানী পাত্ৰ কিনিব লাগে ব্ৰইলাৰ পোৱালি কাৰণে আকৌ লাইটৰ পোহৰ দিব লাগে লাইটৰ পোহৰ দি কিনি কিছুমানে ঘৰৰ পৰাও কিনি নিয়ে কিছুমানে আকৌ বেপাৰী আহে বেপাৰী আহি কিনি বজাৰতো এনেকেই দোকান আছে দোকানতো আমি দিওঁ ঘৰতো বিক্ৰী কৰোঁ তিনি চাৰি কেজি হয় তিনি চাৰি কেজি হোৱাৰ পিছত সেনেকে আৰু সৰু সৰুকে এটা দুটা কৰি তিনিখন চাৰিখন ফাৰ্ম খোলোঁ ফাৰ্ম খোলাৰ পিছত আকৌ আকৌ পোৱালি ভৰাওঁ পোৱালি ভৰাইকিনি আকৌ পোৱালীও আকৌ যতন পাতি কৰোঁ গঁৰালটো চাফ চিকুণ কৰোঁ চূণ চূণ আৰু পটাচ চিটিয়াও চিটিয়াই মেলি এমাহমান থৈ দিওঁ এমাহমান থোৱাৰ পিছত আকৌ গঁৰালটো সাৰি পুচি চাফ চিকুণ কৰি মেলি এইবোৰ বীজাণুবোৰ বীজাণুবোৰ মৰিবলৈ চুণ চিটিয়াও মেলি আকৌ পোৱালি ভৰাওঁ পোৱালি আকৌ ডাঙৰ দীঘল সেনেকে কৰি কিনি এহেজাৰমান পোৱালি হয় এহেজাৰ পোৱালি আনো আনি কিনে আকৌ আকৌ পোৱালিবোৰ যতন পাতি কৰি আকৌ দানা পানী দিওঁ দানা পানী দি খোৱাব লাগে কুহুমীয়া পোৱা ব্ৰইলাৰ পোৱালি কুহুমীয়া গৰম পানী দিব লাগে গৰম পানী দিয়াৰ পিছত দানা দিব লাগে দানা দিয়া পেনেকে পাত্ৰ কিনি আনো পাত্ৰ এনেকে এটা দুটা কৰি দছটামান পাত্ৰ দিওঁ ব্ৰইলাৰ দানাৰ পানী পাত্ৰটো এনেকে দছটামান দিওঁ লাইটৰ পোহৰ চাৰি পাঁচটামান দিওঁ কুকুৰা ব্ৰইলাৰ কুকুৰা বুলিও গৰম হীট লাগে গৰমৰ হীটৰ কাৰণে দিনে ৰাতিয় লাইট জ্বলাই থ'ব লাগে লাইটৰ পোহৰ আকৌ মানুহ সেনেকে চাফ চিকুণ কৰিবলে তিনি চাৰিটা মানুহ থওঁ মানুহ পিছত সেনেকে আৰু চফা কৰি মেলি ব্ৰইলাৰ দানা চাফ চিকুণ কৰি ব্ৰইলাৰ দানা পোহপাল কৰোঁ